অ' ভাইটি এইফালে আহাচোন তুমি অ' তোমালোকৰ ৰেষ্টুৰত এই ভাল কি খোৱা বস্তু আছে অ' মানে বেছিকৈ চলা বস্তু তোমাৰ এই কি আছেনো এই চিকেন চাওমিন হ'ব নেকি বাৰু অঁ সেইটোকে লৈ আনাচোন খাই চাওঁ মোৰ লগৰ ল'ৰা এজনে খুব কৈ থাকে তোমালোকৰ এই ৰেষ্টুৰেণ্টৰ কথা অ' লৈ আনা সেইটোকে